মোৰ প্ৰিয় কাম বুলি ক'বলৈ গ'লে মই ঊল গোঁঠাটোৱেই মই ভালপাওঁ আৰু সেয়েহে মই ঊল ঊল গোঁঠা বুলি ক'লে চুৱেটাৰৰপৰা মাফলাৰপৰা আদি কৰি কোৰচাৰেও মই কিছুমান কাম কৰোঁ ঠিক সেইদৰে মাফলাৰ গোঁঠো শৰাই ঢাকনী আৰু ডাইনিং মেট চেণ্টাৰ টেবুলৰ বাবে আৰু চোফা কভাৰ ইত্যাদি মই নিজে গোঁঠি ভালপাওঁ

আনক দিও ভাল লাগে উপহাৰস্বৰূপে কোনোবাই বিচাৰিলে মই শৰাই ঢাকনী কে দিও নহ'লে চোফা কভাৰ হ'লেও বিচাৰিলে মোৰ ওচৰত বনাই থোৱা থাকে মই দিওঁ আৰু মই যিমান পাৰোঁ বনাই থাকিবলৈও চেষ্টা কৰোঁ আৰু নাজানিলে মই আনক সুধিও বা ডিজাইনসমূহ সংগ্ৰহ কৰোঁ আনৰ ঘৰত যদি পেলাই থোৱা কিবা পাওঁ পুৰণা সেই ডিজাইনসমূহ ঘৰলৈ নিদিলেও জোৰজবৰদস্তি কৰি খুজি আনো আনি মই সেই ডিজাইনসমূহ সংগ্ৰহ কৰোঁ কৰি পেলাই সেই বস্তুসমূহ লৈ

আৰু মই বনাই বহুত ভালপাওঁ ঊলৰ সামগ্ৰীসমূহ যেনেকৈ পুতলা বেগ পাৰ্চ সকলো বনাওঁ আৰু কিছুমানে লৈ গৈ বজাৰত বিক্ৰীও কৰে আৰু এইবোৰ বস্তু বনাই মহিলাসকলে স্বাৱলম্বী হোৱাও দেখা যায় মই বনায়ো বহুত অৰ্থ উপাৰ্জন কৰিছিলোঁ আৰু এতিয়াও কৰি কৰোঁ ঊলৰ সামগ্ৰীসমূহ বনায় বিভিন্ন ধৰণৰ সামগ্ৰী বনাই মই বিক্ৰী কৰি উপাৰ্জনৰ পথ হিচাপে বাচিলোঁ সেয়েহে মোৰ

ওলাই আহি হাতেৰে কাম কৰিলে উপাৰ্জনৰ পথ মুকলি হোৱা যেন অনুমান হয় ঊল গোঁঠাটো বিশেষ কষ্টৰ কাম নহয় হাতৰ আৰু নিজৰ চকুৰ টিপনি চকু আৰু হাত ঠিক হ'লেই আৰু মন ঠিক হ'লেই সকলো কাম কৰিব পৰা যায় সেয়েহে মই নিৰ্বাচন কৰিলোঁ ঊল গোঁঠাতো কেতিয়াবা মনৰ দুখ বেজাৰ লাগি থাকিলেও সেইবোৰ কাম কৰিয়েই নিজৰ মনৰ দুখসমূহ পাতল কৰিব পৰা যায় আৰু উপাৰ্জনৰ পথো